মই মোৰ পৰি পৰিয়ালৰ বাবে ৰাতিপুৱাৰ ভাগতে লালচাহ একাপ সদায় মই আৰম্ভণিতে দিবলৈ চেষ্টা কৰোঁ কাৰণ সেই লালচাহবিধ হয়তো মানুহৰ স্বাস্থ্যৰ কাৰণেও বহুতো উপযোগী কাৰণ লালচাহ ম লালচাহত মই চাহপাত আৰু চাহপাত আৰু চেনী বা আদা সেনেকৈ দিবলৈ চেষ্টা কৰোঁ তাৰ পিছতে চাহখিনি দিয়াৰ ঠিক এঘণ্টামানৰ পিছত মই সদায় ঘৰৰ পৰিয়াল মানুহ মানুহক ৰুটি ৰুটি এখন বা দুখন বনাই দিবলৈ চেষ্টা কৰোঁ সেই ৰুটি আটা আটা মই আশীৰ্বাদ আটাই আটাই দিওঁ আচলতে শুকান ৰুটি দিবলৈ সদায় চেষ্টা কৰোঁ কাৰণ তেল দিয়া খালে মানে হয়তো গেছৰ দিগ গেছৰ গেছৰ গেছে প্ৰ'ব্লেম দিব পাৰেতো সেইবাবে মই সদায় আটা আটা ব্যৱহাৰ কৰি ৰুটিয়েই দিবলৈ চেষ্টা কৰোঁ সেই ৰুটিত মই সাদায় সদায় এটা বস্ এটা চব্জিয়েই নিদিওঁ আ আলু ভাজি কেতিয়াবা কেতিয়াবা হয়তো ৰাতিৰো চব্জি থাকি যায় তাৰ লগতে কেতিয়াবা হয়তো চাহৰ লগতে দি দিওঁ এখন এখন ৰুটি কোনো ধৰণৰ প্ৰ'ব্লেম নোহোৱাকৈ খাই বৈ হৈ যায় তাৰ পিছতে স্বাস্থ্যৰ বাবে কি মোৰ ধৰক ঘৰৰ সৰু ল'ৰা ছোৱালীবিলাকলৈ কল বা গাখীৰ সদায় ৰাতিপুৱাৰ ভাগতে মই দিবলৈ চেষ্টা কৰোঁ সেই গাখীৰখিনিত হয়তো হালধি অকণমান পিচি পেলাই হালধিৰ ৰসেৰে দিবলৈ চেষ্টা কৰোঁ কাৰণ সিহঁতৰো সুস্থ স্বাস্থ্যৰ বাবে উপযোগী লগতে ব্ৰেড দিব চেষ্টা কৰোঁ সেই ব্ৰেড হয়তো সিহঁতে খাই বেয়া পাই যে সেইবাবে ইমান দিয়া নহয় আৰু সেইখিনিয়েই আচলতে মই বাট সৰু ল'ৰা ছোৱালীখিনিক দি শেষ কৰি আকৌ দুপৰীয়াৰ ভাগলৈ ঠিক এটা ডেৰটামান বজাৰ খাদ্য লৈ মই বনাব চেষ্টা কৰোঁ বাৰটামান বজাতে ডাঙৰ মানুহখিনিলৈ হয়তো ভাত ভাত বনাওঁ বা কেতিয়াবা মাছ মাংস এনেকৈও থাকে কেতিয়াবা দালি বা নিৰামিষ এনেকুৱা ধৰণৰ খাদ্যও থাকে যে সেইখিনিয়ে মই দিব চেষ্টা কৰোঁ আৰু সৰু ল'ৰা ছোৱালীয়ে আচলতে মাছ মাংসত জলকীয়া বা বেছি জ্বলা দিলে খাবলৈ নোৱাৰে এই মাছ মাংস বনোৱাৰ আগত মই সিহঁতৰ জ্বলা নিদিয়াকৈ সিহঁতলৈ কাঢ়ি থৈ দিবলৈ চেষ্টা কৰোঁ কাৰণ সিহঁতৰ কোনো ধৰণৰ যাতে একো বেমাৰ আজাৰ দেখা নিদিয়ে আৰু ডাঙৰ মানুহখিনি সুস্থ খাদ্যৰ বাবে সদায় ভাত খোৱাৰ ঠিক আধা ঘণ্টাৰ পিছতে মই পানী বেছিকৈ খাবলৈ দিবলৈ চেষ্টা কৰোঁ কাৰণ পানীয়ে হয়তো মানুহৰ উপযোগী খাদ্য উপযোগী খাদ্য বা বেমাৰ আজাৰৰ কাৰণেও ভাল হয় ভাল বাৰু সেইবাবে মই সদায় এনেধৰণেৰে সুস্বাস্থ্যৰ বাবে সিহঁত সুস্বাস্থ্যৰ বাবে দিবলৈ চেষ্টা কৰোঁ এইবোৰ খাদ্য